পানী ফিল্টাৰ আৰু বিশুদ্ধ কৰিবলৈ আমি বহু ধৰণৰ ঘৰুৱা ব্যৱস্থা আমি লওঁ হাতত লওঁ পোনপ্ৰথমে পানী ফিল্টাৰ কৰিবলৈ আমি দুটা দুটা ডাঙৰ ডাঙৰ বাচন লওঁ প্ৰথমতে এটা বাচন ওপৰত তুলি তাৰ তলত এটা বাচন থওঁ আৰু যিটো বাচন ওপৰত আমি থওঁ বা পাত্ৰ আমি ওপৰত থওঁ সেই পাত্ৰটোত আমি ইটা মানে ভঙা ইটা বালি আৰু আমি যিটো সদায় ব্যৱহাৰ কৰোঁ এঙাৰ খৰিৰ পৰা যিটো জুই পোৰা খৰিৰ পৰা যিটো ওলায় এঙাৰ সেইটো আমি ব্যৱহাৰ কৰোঁ এঙাৰ দিওঁ ফিটকিৰি দিওঁ আৰু বহু লোকে ব্লিচিং পাউডাৰো ব্যৱহাৰো কৰে তেতিয়া ব্লিচিং সেই পাত্ৰটোত যিটো পাত্ৰত সেইখিনি দ্ৰব্য দিয়া হয় সেই তাত পানী দি তললৈ যিটো নিগৰি যোৱা পানী সেইটো আমি ফিল্টাৰ পানী বুলি আমি ঘৰুৱা ব্যৱস্থা তেনেদৰে আমি লওঁ আৰু আজিকালি দেখিছোঁ বহুতে একুৱাগাৰ্ডৰ পানী খায় এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ বস্তু আজিকালি আমাৰ বজাৰত দেখিবলৈ পোৱা যায় সেইবিলাকো বহুতে ইউজ কৰে কিন্তু আমি ঘৰুৱা ব্যৱস্থা লওঁ ঘৰুৱা ব্যৱস্থা আমি বস্তু কৰি আমি ভাল পাওঁ